কৰ্মক্ষেত্ৰত বিবাদ বা কঠিন পৰিস্থিতি কেনেদৰে চম্ভালে বুলি ক'বলৈ গ'লে এক নম্বৰ কথা কৰ্মক্ষেত্ৰত বিবাদ বা কঠিন পৰিস্থিতি আহিবই আৰু যদিহে কঠিন পৰিস্থিতি নাহে তেনেহ'লে সেইখন কৰ্মক্ষেত্ৰ কেতিয়াও হ'বই নোৱাৰে কাৰণ সকলো দিশতে পজিতিভটো কেতিয়াও নহয় নিগেটিভো থাকিবই গতিকে কৰ্ম পৰিস্থিতি চম্ভালিবলৈ হ'লে প্ৰথম কথা মোৰ মতে নিজৰ মাইণ্ডচেটটো যোনটো আমাৰ নিজৰ শৰীৰটো নিজৰ মনটো সদায় ধনাত্মক হিচাপে আমি ধৰি ৰাখিব লাগিব যিকোনো কৰ্মক্ষেত্ৰই হওক কঠিন পৰিস্থিতি আহিলে আমি কেতিয়াও ঋণাত্মক চিন্তাধাৰাৰ মাজত সোমাব নালাগে কাৰণ ঋণাত্মক চিন্তাধাৰাৰ মাজত সোমালে আমি যি কৰ্মক্ষেত্ৰতে আছোঁ যি বেয়া পৰিস্থিতিতে আছোঁ সেই বেয়া পৰিস্থিতিৰ সদায় ঋণাত্মক দিশটোৱেই আমাৰ মনলৈ আহি গৈ থাকিব গতিকে সদায় ধনাত্মক চিন্তাধাৰাৰ মাজত আমি কাম কৰি যাব লাগে বেয়া পৰিস্থিতি সকলোৰে জীৱনত আহেই কৰ্মক্ষেত্ৰতো আহে মানুহৰ সাংসাৰিক জীৱনতো আহে গতিকে মোৰ কথা সদায় ধনাত্মকভাৱে চিন্তা কৰি পেলাই পৰিস্থিতিটোত কেনেকৈ নিজকে নিয়মিতভাৱে সজাগ কৰি ৰাখি কেনেকৈ পৰিস্থিতিটো চম্ভালিব পাৰি তাৰ কাৰণে চলিউচন কি আছে সেইখিনি কথা আমি প্ৰথমতে ভাবিব লাগে আৰু তাৰ পিছত ভবাৰ পিছত আমি সেই নিয়মটো হিচাপত আমি তেনেদৰে আমি কাম কৰি যাব লাগে যে এইটো সমস্য়া হৈছে এই সমস্য়াটোৰ সমাধান এনেকৈ কৰিব পাৰি নেকি গতিকে সেইটো বিষয়ে আমি প্ৰথমতে অৱগত হ'ব লাগে ধনাত্মক চিন্তাধাৰাৰ মাজেৰে গতিকে মই ভাবো যে সদায় কৰ্মক্ষেত্ৰত কঠিন পৰিস্থিতি আহিলে ধনাত্মক চিন্তাধাৰাৰে সমস্য়াটো সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে আৰু তেনে কৰিলে মই পুৰা ছিয়ৰ যে তেনেকুৱা তেনেকুৱা কৰিলে আমাৰ সমস্য়া সমাধান হ'বই কাৰণ কোনো ঋণাত্মক চিন্তাধাৰাৰে সমস্য়া কেতিয়াও সমাধান কৰিব নোৱাৰে গতিকে সদায় ধনাত্মক চিন্তাধাৰাৰে সমস্য়াটো সন্মুখীন কৰি পেলাই সেইমতেই কাম কৰি গ'লে নিজৰ মন মগজুৰে ধৈৰ্য্য ৰাখি কাম কৰি গ'লে আমাৰ বি বিপদটো আমি বিপদৰ পৰা ৰক্ষা পৰিমেই